অ মই এটা কামৰ কাৰণে ফোন কৰিলোঁ

এ মানে আমাৰ মানে আমি ভাবিছোঁ মানে আমাৰ ঘৰটো অলপ ডিজাইন দিম বুলি তো আপুনি কেতিয়াকৈ ফ্ৰী আছে মানে যিহেতু

অ'কে মই শুনিছোঁ মানে আপোনৰ যিখিনি ডিজাইন মানে আপোনালোকে দিয়ে বেষ্ট বুলি শুনিছোঁ সেই গতিকে মানে মই আপোনালৈ ক'লটো লগালোঁ চ' টাইমটো মানে আজি ইভিনিং টাইমটো হ'ব পাৰিবনে ঠিক আছে তেতিয়া